হেৰি নহয় মোৰ মোৰ এতিয়া এই পান ভোটৰ কাৰ্ডটোত নামটো বেলেগ আছে আৰু পান কাৰ্ডৰ নাম এটা বেলেগে আছে গতিকে এতিয়া মানে এই ভোটৰ কাৰ্ডৰ লগত নামটো এই পান কাৰ্ডৰ নামটো মানে ভোটৰ কাৰ্ডৰ লগত হ'ব লাগে গতিকে এতিয়া সেই নামটো আপোনালোকে কৰি দিব পাৰিব নিকি ভোটৰ কাৰ্ডৰ লগৰ থকাৰ নিচিনাকৈ

যদি পাৰে কৰি দিয়কচোন মোৰ মানে এই লোন এটা ল'ব লাগে মানে বন্ধন বেংকৰ লোন এটা ল'বলৈ বিচাৰিছোঁ গতিকে সেইটো খেলিমেলি হৈ আছে মানে পান কাৰ্ডত নামটো মানে বেলেগ হোৱাৰ কাৰণে মানে মেনেজাৰে গ্ৰাণ্ট কৰা নাই গতিকে আপোনালোকে যদি পাৰে কৰি দিয়কচোন

অঁ এতিয়া কিমান দিনত মানত কৰি দিব পাৰিব বাৰু দহ বিছ দিন তাতকৈ আগত নোৱাৰিব তাতকৈ আগতে যদি পাৰে ভাল কৰি ভাল আছিলে

পোন্ধৰ বিছ দিন লাগিবই অঁ তেতিয়াহ'লে ইমান হেৰিতে কৰি দিবচোন পইচা পাতি কিমান লাগিব হ'ব দিম বাৰু সেইটো খালি কৰি হ'লে মোক জনাব মোৰ নম্বৰটো মানে দিছোঁ আপোনাক এই নম্বৰত ফোনটো কৰি দিব

এইটো হ'ব